বৰ্তমান টেপৰ পানী সুবিধাতো চৰকাৰে দিয়া চৰকাৰে দিছে আমাৰ গাঁওখনত আগতে সেই সুবিধাটো নাছিলে আগতে আমি হয়তো কোৱাৰ পানী বা দমকলৰ পানী ব্যৱহাৰ কৰিছিলোঁ টেপৰ পানী পোৱাৰ পিছত সুবিধা হৈছে বহুতখিনি আমাৰ আমাৰ কষ্ট কমিছে অলপ আমি এইখিনি পানীখিনি খোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ যোনকেইটা যোনটো আমি টেপৰ পৰা পাওঁ কাৰণ সেইটো পানী মানে বহুত ফিল্টাৰ কৰা হয় য'ৰ পৰা আমি য'ৰ পৰা আমাক দিয়া গৈছে আগতে সেনেকোৱা নাছিলে আগতে হয়তো আমি ইমান ভাবা নাছিলোঁ পানী ফিল্টাৰ কৰাৰ কথা আমি ডাইৰেক্ট হয়টো দমকলৰ পৰা খাই দিছিলোঁ বা খোৱাৰ পানী ডাইৰেক্ট খাই দিছিলোঁ কিন্তু এতিয়া সেইতো নাই এতিয়া বহুত ভাবি চিন্তি খাব লগা হৈছে কাৰণ বহুত বেমাৰৰ কাৰণে চৰকাৰে এইটো ভাল কাম কৰিছে যে সিহঁতে এইবিলাক থ্ৰ ইনিচিয়েনত টেংকবোৰ দিছে য'ত য'ত য'ৰ পৰা পানী পাওঁ আমি যিটো মানে বহুত বীজাণু মাৰি দিয়ে সেইটো ভাল কৰিছে